অঁ দাদা এই মোৰ মানে প্ৰি ৱেডিঙৰ ফটোশ্বুট এটা কৰিব লাগিছিলে অঁ এই শ্বিলঙত কৰিম বুলি ভাবিছোঁ আপোনাৰ তাকে এই কিমানমান হ'ব বাৰু চল্লিছ হাজাৰ ন কি কি থাকিব তাত বাৰু আপোনাৰ অঁ হয় দ্ৰোণ থাকিব ন আপোনাৰ ধৰক এতিয়া পইচাটোতো বাৰু বেছি হৈছে আৰু বহুত আপোনালোকে কি এলবাম চেলবামো উলিয়াই দিব নে কি হ'লেও পইচাটো বহুত বেছি হৈছে নহয় আৰু আমি কেইজন মই আৰু মোৰ ৱাইফ যাব আপোনাৰ তাৰ পিছত আপোনালোকৰ কেইজন যাব তিনিজন অঁ হয় অঁ হয় আপোনালোকৰ চব কি পইচাটোত ইনক্লুড থাকিবনে খোৱা বোৱা নে মই আকৌ দিব লগা হ'ব আপোনাক সেইটোৱেই মানে মোৰ ধৰক আপোনালোকক মই যাত মানে ধৰক খৰচও আছে মিনিমামটো তিনিদিনটো থাকিবই লাগিব মই তাত তাতে আপোনাৰ ধৰক আপুনি সেইকাৰণে চল্লিছ হেজাৰ ইপিনে কৈছে অঁ সেইটোৱেইতো আৰুতো ইয়াৰ পৰা গ'লেতো আমি গাড়ীয়েই লৈ যাব লাগিব আপোনাৰ সেইকাৰণে আপুনিও কিবা এটা মিলাই ল'ব আৰু কিমানমান হওক থাৰ্টীও বহুত বেছিয়ে হৈছে দেখোন আপোনাৰ শ্বিলং নগৈ যদি আমি বেলেগ জেগালৈ যাওঁ তেতিয়া কিমান একেই হ'ব নে কি বস্তুটো অঁ নহয় শ্বিলঙেই যোৱা কথা হৈ আছে মানে এতিয়া আমাৰ আপুনি যদি তেতিয়া নহয় বেলেগ জেগা আপোনালোকৰ মতে ভাল আছে নেকি কোনোবা আপোনাৰ মতে যদি ভাল জেগা আছে ক'ৰবাত ধৰক মানে বাজেটটো ইমান নাই মানে ধৰক শ্বিলঙখন তাকে মানে ধৰক তাৰ মানে তিনিদিনতো লাগিব চাগৈ ন ফটোশ্বুটখিনি কৰোঁতে আপোনালোকে কি ভিডিঅ' কৰি দিবনে মোক আৰু এলবামটো উলিয়াই দিব ন লাষ্টত অঁ হ'লেও প্ৰাইচটো বহুত খৰচ আছে মানে আপোনাক মই যদি এপিনে ত্ৰিছ দিওঁ আকৌ মোৰ যোৱা তাত থকা আপোনালোকৰ তিনিটা মানুহ আপোনালোকৰ তিনিটা মানুহটো ধৰক কেইটা তিনিটা নগৈ পেলাই দুটা গ'লে হ'ব নাই নহয় পইচাটো যদি আপোনালোকে তাত যদি দিয়ে তেতিয়া মোৰ কথা নাই ত্ৰিছ হেজাৰ মই আপোনালোকক দিব পাৰিম মোৰ একো কথা নাই কিন্তু আপোনালোকৰ মই খোৱা বোৱা তিনিটাৰ আকৌ থকা মেলা ৰুম হোটেল ৰুম এইখিনি বহুত খৰচ আছে নহয় এতিয়া আপুনি জনাব তেনেহ'লে আপোনাক মই জনাম ন ত্ৰিছতকৈ তলত নোৱাৰিব ন অঁ তেনেহ'লে মই জনাম দিয়ক আপোনাক কেতিয়া হয় অঁ ঠিক আছে দিয়ক ধন্যবাদ অঁ